অঁ লোহিত শইকীয়া হয়নে অঁ এই আপোনাৰ বাগানত চাহপাত আছে বুলি শুনিছিলোঁ চাহপাত অলপ দৰকাৰ হৈছিলে মোক অঁ মোক লাগিছিলে দহ বাৰ কুইণ্টেলমান অঁ মই গৈ আছোঁ বাৰু লাহে লাহে অঁ লাগে আৰু দুই এদিনৰ ভিতৰতে মই মাছখোৱাৰ পৰা কৈছোঁ চাহপাত কিমান মান ওলায় কেই বিঘামান আছে অঁ কিমান ওলাব চাহপাত দিবগৈ লাগে এই চাহপাত মই দিওঁগে কাৰো ঘৰত কেজি কিমানকৈ ল'ব বাৰু অলপ কমাই দি পাৰো পাৰিলে চাই চিটি দিব অঁ বাৰু হ'ব বাৰু মই যাম কি কি বাৰে চিঙে চাহপাত অঁ হেল্ল' অঁ অঁ